বাতৰিকাকতত সামাজিক সাংস্কৃতিক সকলোধৰণৰ বাতৰিয়ে সাধাৰণতে প্ৰকাশ পোৱা দেখা যায় মেডিয়াত গুৰুত্বসহ বৰ্তমান সময়ত খেল জগতৰ লগতে শিক্ষা ৰাজনীতি অৰ্থনীতি সামাজিক আদি সকলো বিষয়ৰেই চৰ্চা কৰা দেখা যায় ইয়াৰ লগতে বৰ্তমান সময়ত আমাৰ চাৰিওফালে যিবোৰ দুৰ্ঘটনা বা ধৰ্ষণকাৰী হওক বা বিভিন্ন ধৰণৰ বাতৰিসমূহৰ লগতে সকলো ধৰণৰ সামাজিক অৰ্থনীতিক আদি সকলো নিউ সকলো বাতৰিয়ে প্ৰকাশ পোৱা দেখা যায়